মই আজি পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ অৰ্ডাৰ দি পেলাই পেণ্টটো ললোঁ অৰ্ডাৰ দি পেলাই ললোঁ যদিও মানে পেণ্টটো ইয়াত এতিয়া খুলি খালি যেতিয়া চাইছোঁ পেণ্টটো মানে ভাল নালাগিল কাপোৰটো ইমান ঠিক নহয় মই মানে মোবাইলৰ থোৰেদিয়েই মানে হেৰি কৰি লৈ আহিছিলোঁ দেখি পেলাই মোবাইলৰ হেৰিত ভাল দেখিলোঁ অৰ্ডাৰ দিলোঁ হয় কিন্তু মোবাইলটোত মোৰ পেণ্টটো মানে ভাল নেলাগিলে আৰু